ঋতু ছটা ছয়টা ঋতুত আমি ছটা উপভোগ কৰোঁ বসন্ত ঋতুত আমি বিহু গ্ৰীষ্ম গ্ৰীষ্ম গৰম অনুভৱ কৰোঁ শৰতত শেৱালি ফুল ফুলে দুৰ্গা পূজা হয় শীতত শীত অনুভৱ কৰোঁ বসন্তত

বসন্তৰ উপভোগ কৰোঁ গ্ৰীষ্ম গ্ৰীষ্ম ঋতুত আমি ককা আইতাৰ লগত গৰম অনুভৱ কৰি চোতালত গৰমৰ কাৰণে জিৰণি লওঁ তাৰোপৰি বসন্ত ঋতুত আমি বিহুৰ সময়ত বিহুৰ উপভোগ কৰোঁ বিহুত আমি বহুত ধৰণৰ উৎসৱ পাতোঁ বিহু গাওঁ বসন্তত কুলিয়ে মাতে কুলিৰ মাতত আমাৰ ডেকা গাভৰুৰ গাত বিহু লাগে গ্ৰীষ্ম গ্ৰীষ্মত আমি বহুত গৰম অনুভৱ কৰোঁ বিহু আমাৰ বসন্ত আহে ডেকা গাহৰিৱে বিহু মাৰে বিহু উৎসৱ পতা হয় বিহু অসমৰ জাতীয় উৎসৱ বিহুৰ অবিহনে অসমীয়া থাকিব নোৱাৰে